অঁ কওকচোন

ইয়াতে ইয়াতেতো আপুনি খৰিকাত যাব পাৰে লগতে লোকেল কিটচেন মিচিং কিটচেন ইয়াতে ধৰক মিচিং কিটচেনত গ'লে আপুনি মিচিং খাদ্যৰ লগতে বিভিন্ন ধৰণৰ থলুৱা খাদ্যৰ সম্ভাৰ পাব মই আৰু আপুনি যি লোকেল কিটচেনত যায় লোকেল কিটচেনত তাতে ধৰক গাহৰি মাংসৰ লগতে চাটনি শুকান মাছৰ চাটনি লগতে গা গাহৰি লাই শাকৰ লগত পাব বিভিন্ন ধৰণৰ থলুৱা পলু যেনেকুৱা আমাৰ জনজাতিৰ মানুহবিলাকে খাই সেইবিলাক পাব আৰু লগতে আপুনি যদি খৰিকাত খাবলৈ যায় তাতে আপুনি বৰা কলা বৰা চাউলৰ পায়স এইবিলাক বহুত বিভিন্নধৰণৰ খাদ্য পাব এইবিলাক খাদ্য পাব

আৰু বিভিন্ন ধৰণৰ খাদ্য আৰু আপুনি পাব য'ত মানে সেইবিলাক থলুৱা খাদ্যৰ বহু ধৰণৰ আছে ৰেষ্টুৰেণ্ট লগতে জুতিশাল আছে জুইশাল ধৰক তাত মিচিং মিচিং ৰান্ধনি মানে জীয়ৰীবিলাকে ৰান্ধে খাবলৈ পাব তাতে নানা ধৰণৰ জুতি লগাকৈ খাদ্যৰ লগতে বড়ো খাদ্য লগতে নানা জাতিৰ খাদ্য পাব খৰিকাখন গুৱাহাটী গণেশগুৰিত আছে আৰু লোকেল কিটচেনখন মিৰ্জাৰ ৰাণীত আছে

এইবিলাক থলুৱা অঁ হয় তাতে পোৱা যাব থলুৱা খাদ্যবোৰ নানাধৰণৰ থলুৱা খাদ্য পাব পোৱা যাব অঁ হ'ব দিয়ক অঁ